চৈধ্য চাৰি ঊনৈছশ পঞ্চানব্বৈ দহ দহ ঊনৈছশ চৌৰান্নবৈ সাত পাঁচ ঊনৈছশ নব্বৈ ন বাৰ দুহেজাৰ এক তিনি আঠ দুহেজাৰ চৌবিছ দহ আঠ দুহেজাৰ বাইছ